এক লাখ ত্ৰিছ হাজাৰ ষোল্ল হাজাৰ পাঁচশ দুই লাখ সত্তৰ হাজাৰ তিনিশ ছাব্বিছ লাখ পঁচিছ হাজাৰ এশ ছাব্বিছ হাজাৰ আঠশ